বৰ্তমান সকলো স্কুলতে খেলা ধূলাটো বাধ্যতামূলক কৰিব লাগে এই বিষয়ে ক'বলৈ গ'লে প্ৰথমতে কওঁ আমি খেলা ধূলাই শিশুৰ বা ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য ভালে থকাত যথে যথেষ্ট সহায় কৰে যিহেতু বৰ্তমান শিশুসকল বা ছাত্ৰ ছাত্ৰীসকল সাধাৰণতে কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰে গতিকে খেলা ধূলাৰ যোগেদি তাৰ অলপমান তাৰ উপকাৰ পাব পাৰে গতিকে খেলা ধূলাই সেইটোতো সহায় কৰে আৰু যিহেতু বৰ্তমান সমাজত সময়ত বৰ্তমান সময়ত খেলা ধূলাই যথেষ্ট চৰকাৰে যথেষ্ট গুৰুত যথেষ্ট গুৰুত্ব দিছে বৰ্তমান আমি দেখিছোঁ অসমৰ পৰা আমাৰ ইয়াৰ পৰাই বহুতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জন্ম হৈছে গতিকে খেলা ধূলা বৰ্তমানে যদি খেলা ধূলা কৰে পিছলে হয় তেওঁলোকে একো একোজন ভাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম আমাৰ ইয়াতে হয় গতিকে খেলা ধূলাটো বাধ্যতামূলক কৰাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিব লাগিব স্কুলক ধন্যবাদ দিব লাগিব দ্বিতীয়তে খেলা ধূলাই ছাত্ৰ ছাত্ৰীৰ নিয়মানুবৰ্তিতাত সহায় কৰে আৰু নিয়মানুবৰ্তিতাই ভৱিষ্যত জীৱনত যথেষ্ট উপকাৰ সাধন কৰে যিহেতু বৰ্তমান সময়ৰ নাটনিৰ সময়ত মানুহে খেলা ধূলাক বাদ দিছে গতিকে শিশুসকলৰ শিশুৰ অৱস্থাৰ পৰাই যদি সেই কেনেবাকৈ ছাত্ৰ ছাত্ৰী এবাৰ শিশুসকলে খেলা ধূলা কৰে তেনেহ'লে তেওঁলোকৰ স্বাস্থ্য ভাল হয় আৰু সময় সময় সময়ৰ কাম সময়তে কৰিব পৰা গুণৰ গুণৰ বিকাশ ঘটিব গতিকে খেলা ধূলাটো বাধ্যতামূলক হোৱাটো ভাল কথা ভাল লক্ষণ আৰু বৰ্তমান দেখিছোঁ প্ৰায় ল'ৰা ছোৱালীয়ে খেলিবলৈ খেলা ধূলা কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ প্ৰশিক্ষকসকলে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে দ্বিতীয়তে খেলা ধূলাই নৈতিক চৰিত্ৰ গঠনটো সহায় কৰে এইটো চাওক এইটো বুজাত অসুবিধা হৈছে কিন্তু নৈতিক চৰিত্ৰ গঠন কেনেকৈ হয় আপুনি আমি মন কৰিছোঁ যে খেলা ধূলা কৰাৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে কোনো ধৰণৰ ৰাগীয়াল বস্তু সেৱন নকৰে কাৰণ তেওঁলোকৰ খেলা ধূলাত প্ৰভাৱ পৰিব গতিকে যদি খেলা ধূলা কৰা ল'ৰা ছোৱালীয়ে শিশুসকলে যদি সৰুৰে পৰাই খেলা ধূলা কৰে তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ ৰাগীয়াল বস্তু সেৱান নকৰিব বৰ্তমান আমাৰ যুৱ চামৰ মাজত এইটো ৰাগীয়াল বস্তুৰ প্রচলন যথেষ্ট বৃদ্ধি হৈছে ৰাগীয়াল বস্তু বুলি ক'বলৈ আমি সকলো বস্তুৰ কথাই কৈছোঁ অকল মদ বা গোটকা কথাই কোৱা নাই তাৰ বাহিৰেও অন্য ধৰণৰ ৰাগীয়াল বস্তু যথেষ্ট বৰ্তমান সমাজত প্ৰচলিত হোৱা দেখা যায় গতিকে খেলা ধূলা কৰিলে সেই ফালৰ সেই ছাইডৰ সেই ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু খেলা ধূলাই আমাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলায় আপুনি আমি খেলা ধূলা পৰা শিশুসকলক দেখোঁ তেওঁলোকে মানে তেওঁলোকে নিজৰ পাঠ্যক্ৰম সমাপ্ত কৰি খেলা ধূলা কেনেকৈ যাব তাৰ বাবে যথেষ্ট আগ্ৰহ দেখা যায় যথেষ্ট কৰা দেখা যায় তেওঁলোকে সময়তেই এইবিলাক নিজৰ খেলা ধূলা শেষ কৰিব বিচাৰে বা পঢ়া শুনা শেষ কৰিব বিচাৰে কৰি এনেকুৱা কৰিব বিচাৰে খেলা ধূলাৰ বাবে বৰ্তমানটো যথেষ্ট সুবিধা আছেই আৰু ভৱিষ্যতে তেওঁলোকৰ যদি জীৱনত কিবা উন্নতি হয় কাৰণ সকলো শিশুৱে সকলো শিশুৱে সকলো ছাত্ৰ ছাত্ৰী পঢ়াত পাৰ্গত নহ'বও পাৰে বা খেলা ধূলা পাৰ্গত নহ'বও পাৰে তেওঁলোকৰ জীৱনৰ লক্ষ্য হিচাপে লৈ খেলা ধূলাত আগবাঢ়ি যাব পাৰে জীৱনটো খুব প্ৰতি জীৱনত সুপ্ৰতিষ্ঠিত হ'ব পাৰে তেওঁলোক আগবাঢ়ি গৈ জীৱনত সুপ্ৰতিষ্ঠিত হ'ব পাৰে আমি আশা কৰোঁ যে সকলো শিশুৱে সকলো ছাত্ৰ ছাত্ৰী জীৱনত প্ৰতিষ্ঠিত হৈ শেষত খেলা ধূলাত অংগ্ৰহণ কৰিব পাৰে সেইবাবে বৰ্তমান সকলো স্কুলতে খেলা ধূলাটো বাধ্যতামূলক কৰাটো আমি আন্তৰিকতাৰে স্বীকাৰ কৰিম